মোৰ এখন মানে বাগিচা আছে বাগিচাখনত মানে ফুলবিলাক বৰ ভালকৈ যতন লৈ ভাল লাগে দেই কেতিয়াবা মানে ফুলবিলাক শুকাই কৰি গ'লে তেতিয়া মানে মই কি কৰোঁ এই ঘৰতে ধৰি লওক পেলনীয়া মানে শাক পাচলিৰ বাকলি সকলোবিলাক মানে গোটাই মেলি মই এটা টাবত থৈ সেইবিলাক মানে পঁচিবলৈ দিওঁ নাই পঁচিলে ধৰি লওক সেইটো এটা ভাল সাৰ হয় সেই সাৰবিলাক মই কি কৰোঁ ভালকৈ বা সাৰ হোৱা পিছত মানে মই সেই ফুলবিলাকৰ গুৰিবিলাক ভালকৈ খুচৰি মেলি তাপা সেই সাৰ অলপ অলপ দি দিওঁ আৰু তাপা ফুলবিলাক কাটি কৰি এনেকৈ দিয়া পিছত মানে সাৰটো দিয়া পিছত নতুনকৈ পাত ওলায় ওলাই পেলাই তাপা ধুনীয়াকৈ ফুল ওলায় তাপা তেনেকৈ আৰু মই হেৰি কৰোঁ তাপা সেই গতিকে মানে মোৰ মানে বাগানখন একে ফুলৰ মানে বহুত ধুনীয়া হৈ থাকে সেই গতিকে মানুহে মানে তেনেকৈ পচন সাৰটো নিজে মানে সেই পেলনীয়া বস্তুবোৰ পেলাই নিদি সাৰ এনেকৈ গোটাই মেলি মানে থৈ পেলাই নিজৰ মানে কামত লগাত পাৰে নিজৰ ফুলবিলাক দেখিবলৈ ধুনীয়াকৈ ফুলি থকা কৰিব পাৰে সেই গতিকে মানে পচন সাৰবিলাক মানুহৰ মানে প্ৰয়োজনীয় মানে পেলনীয়া বুলি সেইটো মানে বস্তুবিলাক মানে পেলন নাযায় মানে সেইবিলাকৰ পৰা মানে সাৰ প্ৰস্তুত কৰি ফুলৰ গুৰিত দি ফুলবিলাক ভালকৈ বক্ষণাবেক্ষণ দিব পাৰোঁ